হেল্ল' অঁ আপুনি লক্ষ্যৰ মাক হৈছে নি বাৰু অঁ আপোনাৰ ল'ৰাটো স্কুলত জ্বৰ উঠি আছে পাই অঁ তেওঁ আগদিনাখন ঘৰত কিবা হৈছিল নি জ্বৰ চৰ আৰু কি খুৱাইছিলে বাৰু আজি ৰাতিপুৱা ভাগত খাদ্যটো অঁ ৰাতি ঘৰততো হোৱা নাছিলে জ্বৰ অঁ এই স্কুলৰ মই অৱশ্যে এই পাইছিলোঁ কিন্তু তেওঁৰ জ্বৰটো ভাল হোৱা নাই পাৰিলে আপোনাৰ ল'ৰাটো লৈ লৈ যোৱাৰ ব্যৱস্থা এটা কৰকচোন আৰু প্ৰায় ওচৰৰ যদি ক'ৰবাত আপোনাৰ সহজ ওচৰতে যদি হস্পিতাল আছে তাত ডাক্টৰৰ ওচৰত লৈ যোৱাৰ ব্যৱস্থা কৰক আজিকালি জ্বৰবিলাক বৰ ভাল নহয় যে অঁ